ৰিয়ান পৰাগ অসমৰ এগৰাকী ক্ৰীড়া প্ৰতিভা তেওঁ জন্ম গ্ৰহণ কৰিছিল দুহেজাৰ এক চনৰ দছ নৱেম্বৰত ৰিয়ান পৰাগ এজন ক্ৰিকেটাৰ তেওঁ অসমৰ হৈ খেলিছিল তেওঁ বিশেষকৈ অল ৰাউণ্ডাৰ ৰূপে ভাৰতীয় ক্ৰিকেটাৰ ক্ষেত্ৰত ক্ৰিকেটৰ ক্ষেত্ৰত পৰিচিত ক্ৰিকেট খেলৰ ক্ষেত্ৰত পৰিচিত ৰিয়ান ৰাষ্ট্ৰীয় দলৰ উপৰিও তেওঁ আই পি এলত ৰাজস্থান ৰয়েলছৰ দলত হৈ খেল খেলিছিল তেওঁক বেটছমেন হিচাপে লগতে স্পিনাৰ আৰু শ্ৰেষ্ঠ ফিল্ডাৰ ৰূপেও জনা যায় তেওঁক শ্ৰেষ্ঠ খেলুৱৈ খেলুৱৈ হিচাপে ফিল্ডাৰ হিচাপেও জনা যায় অসমৰ নতুন প্ৰজন্মই তেওঁ এক খ্যাত লোক হিচাপে জানিব পাৰি তেওঁ অসমৰ হৈ ভাৰতত সুনাম গঢ়ি আহিছে অসমত জন্ম লাভ কৰা তেওঁ এক শ্ৰেষ্ঠ খেলুৱৈ হিচাপে ক্ৰিকেটত নিজৰ অৰিহণা যোগাইছে ক্ৰিকেট খেল দুটা দলৰ মাজত হয় এটা দলত এটা দলে বেট ধৰে বা আৰু এটা ধলে বল কৰে বল আৰু ফিল্ডিং কৰে কিন্তু এতিয়া তলতে এঘাৰজন এঘাৰজনকৈৈ প্ৰাৰ্থী থাকে অসমৰ হৈ ৰিয়ান পৰাগে ভাৰতৰ ভাৰতীয় ক্ষেত্ৰত খেলিছিল লগতে ভাৰতৰ হৈও ৰাজ্যৰ ভিতৰত যি আই পি এল অনুষ্ঠিত হৈছিল তাৰো হৈ তেওঁ ৰাজস্থান ৰয়েলছ দলত অন্তৰ্ভুক্ত হৈ খেল খেলিছিল অসমৰ হৈ তেওঁ বিশেষ সুনাম সুনাম আনিছে যাৰ বাবে তেওঁক এজন শ্ৰেষ্ঠ ক্ৰিকেটাৰ হিচাপে অসমত জনা যায় অসমৰ অসমীয়া হিচাপে তেওঁ এক বিখ্যাত আৰু ভাল খেলুৱৈ ক্ৰিকেটাৰ ৰূপে তেওঁ ফিল্ডিঙো ভাল কৰে লগতে তেওঁ বল স্পিনাৰো কৰে